অ' হয় কওকচোন হয় হয় কি মানে দিপৰ বিলত মাছ কেনেকৈ ধৰে মানে অ' অ' অ' অ' কিবা অকেজনেলি ধৰে নে এনেও ধৰে মানে তাতে হয় হয় হয় নাই দিপৰ বিলৰ ওচৰ পাজৰ অঞ্চলৰ মানুহবিলাকে লগ লাগি পেলে ধৰে মানে হয় হয় হয় এটা ৰিপৰ্টৰ বাবে সুধিছোঁ আপোনাক অ' সেইকাৰণে সুধিছোঁ আপোনাক হয় হয় মানে কেতিয়া গ'লে আপোনালোকে মাছ ধৰিব বাৰু আপোনালোকৰ মাছ ধৰে বাৰু

হয় হয় হয় চ' ৰাতিপুৱা সোনকালে গ'লে আপোনালোক চব সকলোকে লগ পাম আৰু মানে

হয় হয় অ' হয় হয় সেইকাৰণে সুধিছোঁ আপোনাক হয় হয় হয় মই আহিম দিয়ক বাৰু অ' লগ পাম দিয়ক